হেল্ল' অ' বাইদেউ আপোনাৰ দোকানত ধান আছে নে কি কি আছে নো অ' মোক অলপ লগা আছিল বাহাদুৰ কিমান মান দাম হ'ব অ' মোক লগা আছিল খাবৰ কাৰণেও লাগিছিল বিধানৰ কাৰণেও লাগিছিল অ' আৰু বাকী দাম কেনেকুৱা বা ৰঞ্জিত বাহাদুৰ অ' বেছিকৈ নহ'ব নেকি বেছ বেছিকৈ লগা আছিল মোক খাবৰ কাৰণেও লাগছিল অ' তাতে কিবা গাড়ী চাড়ী সুবিধা হ'ব নে আনিব কাৰণে

দোকান যেতিয়াই তেতিয়াই খোলাই থাকেনে অ' যেতিয়াই গ'লে পাম আৰু ধান

জহা আছে নেকি জহাৰ দাম কিমান হ'ব অ' কমাই নল'ব নেকি কমাই দিব নে অলপ অলপ কমাই দিবনে দামবিলাক অ'

হয় ঠিক আছে দিয়ক